বাহিৰৰ মানে জন্তুৱে হওক বা চৰাই হওক আনি পেলাই পুহিবলৈ অকণমান অসুবিধা

মুখৰ আগত দিলেহে সি খাব এতিয়া সিহঁতৰ জাতটো বাৰু হাই ব্ৰীডই হ'লেও আমাৰ লোকেলৰ লগত নিমিলে সিহঁতক আলসুৱা থ'ব লাগিব বেমাৰ আজাৰ সিহঁতৰ বহুত সিহঁতৰ দ্ৰৱ বেজিও বহুত তুমি যিমান মানে দ্ৰৱ বেজি কৰিব পৰা সিমান সিহঁতক ভাল আমাৰ লোকেলবোৰত তুমি ইমানকৈ যতন ল'বও নালাগে মেলি দিলে নিজে খুচৰি খায় দানা দিলা চাউল দিলা

আমাৰবোৰৰ এতিয়া ইমান কৰিবলৈ নালাগে যেনেকেই তুমি মেলি দিয়া তেনেকেই খাব তেনেকেই আহিব আৰু সিহঁতৰবোৰ নোৱাৰি সিহঁতৰবোৰক তুমি দামো যেনেকুৱা কামো তেনেকুৱা খুৱাব লাগিব কষ্টও বেমাৰো বহুত সিহঁতৰ বেমাৰৰ পৰা মানে বচাবলৈ হ'লে তোমাৰ দ্ৰৱ বেজিয়েই বহুত কৰিব লাগিব আমাৰবোৰক নালাগে